মোৰ এই দুবিঘা মাটি আছিল সেই দুবিঘা মাটিত মই চেচু গছ লগাইছিলোঁ ঢাপ মাৰিছিলোঁ ঢাপ মাৰি তাত সীমা সীমাই চব চেচু গছ লগাইছিলোঁ আৰু তাৰ মাজে মাজে অলপমান চেগুন গছ লগাইছিলোঁ চেচু গছখিনি লগালো ডাঙৰ হৈছিল কিন্তু তেওঁ বেমাৰ অলপ লাগিল বেমাৰ লাগি কলা কলা আঠা জাতীয় বস্তু এটা কিছু ওলাই এই বেমাৰটো মানে পৰা পৰিত্ৰাণ পাবলৈ বহুত মানে চেষ্টা কৰালোঁ নোৱাৰিলোঁ ৰাখিবলৈ চূণ টূণ অনেক মাৰিছিলো তথাপিও মানে ভাল নহ'ল তেওঁ চেচু গছবিলাক মৰি গ'ল আৰু কিছু চেচু বাছিল যিখিনি চেচু গছ বাছিল সেইখিনি এতিয়া মোৰ ডাঙৰ ডাঙৰহৈ আছে আৰু চেগুনো ডাঙৰ হৈছে দুবিঘা মাটিৰ বিছনাত বা টেবুল চকী এইবিলাকৰ কাৰণে গছ চেচু গছ গমাৰি এইবিলাকেই আৰু চেগুন কাঠ চেগুন গছ এইবিলাকেই মানে বিছনাৰ কাৰণে উপযোগী তিতাচপা গছটোতো আমাৰ ইয়াত পাবলৈকে নাই আমাৰ ইয়াত চেগুন পোৱা যায় গমাৰি পোৱা যায় চেচু পোৱা যায় এতিয়া চবতকৈ ভাল গছ হ'ল চেগুন গমাৰি আৰু ভাল উদ্ভিদ তেওঁলোকৰ সেই গছবিলাকৰ মানে হেৰি নাথাকে বেমাৰ ইমান নাথাকে অকল চেচু গছতেই বেমাৰটো বেছি থাকে আৰু সেই চেচু গছৰ আৰু চেগুন গছৰ তলত সেই দুবিঘা মাটিতেই মই তলে তলে মই নেমু লগাইছিলো নেমুৰো ভাল হৈছে নেমু বস্তুটো গৰমত আমাক লাগেই আৰু গতিকে নেমু লগাই থৈছোঁ আৰু নেমু হ'ল ভাল এবিধ ফল তেওঁ যথেষ্ট দামো আছে আৰু যদিহে আমি সেই নেমু গছ পুলি আৰু ডাল বিলাকৰপৰাই আমি ইয়াতে যিমান গছ হয় মাটিত লয় পৰি যায় ডালবিলাক সেই ডালৰপৰাই আমাৰ নেমু আকৌ শিপা লৈ শিপা সেই সেই ডালৰ ডালৰ শিপাখিনি তুলি আমি আকৌ তাতে লগাই দিও সেইয়াৰ পৰাই আমাৰ গছবিলাক হয় নেমু গছ আৰু নেমু ধৰক মই এতিয়া বেচিও ভালেমান পইচা পাইছোঁ ভাল লাভ আছে নেমুত

মানে এতিয়া মালভোগ কল মালভোগ কলও মোৰ এতিয়া লগাইছোঁ মালভোগ কলতো ভাল আমি পইচা আছে চেনি কলতো পইচা আছে আজিকালি ফলমূলতেই ভাল পইচা উপাৰ্জন কৰা হয় আৰু সেই সেই পইচাই আমাৰ ঘৰখন চলোৱাত অকণমান মানে ভাল উপায় এটা ওলাই আৰু ইমানে আৰু